হেল্ল' ফুড হাব হয়নে মই আজাৰাৰ পৰা কৈছোঁ আপোনালোকৰ ৰেষ্টুৰেন্টত চিকেন ফ্ৰাইড ৰাইচত কিবা অফাৰ আছেনে ঠিক আছে যদি আপোনালোকৰ ওচৰত তেনে কোনো অফাৰ নাই তেনেহ'লে মই মোৰ ওচৰৰে এখন ৰেষ্টুৰেন্টৰ পৰাই অৰ্ডাৰ কৰোঁ